মুৰ্গী চৰাইবোৰ আমি কুকুৰা হাঁহ পোহো আমাৰ সেয়া অৱশ্যে এই আমি যেতিয়া পোহো বেমাৰ আজাৰ যেতিয়া হয় আমাৰ তেতিয়া আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব আৰু ডক্টৰৰ পৰামৰ্শ প্ৰায় মাহে মাহে সিহঁতক ভেকচিনো দিব লাগে আপোনাৰ দৰৱ দিব লাগে তাৰপৰা ই সিহঁতৰ যিটো বেমাৰ আহে মাজে মাজে আপোনাৰ প্ৰায় আহিয়েই থাকে সেই বেমাৰৰ কাৰণে আমি ভেকচিন দিব লাগিব ভেকচিন পোৱালি সৰু হৈ থাকোঁতেই দিব লাগে তাৰপৰা আকৌ ডাঙৰবিলাকক আমিও ভেকচিন দিব লাগে মাহে মাহে আমি প্ৰায় দৰৱ খুৱাই থাকিব লাগে প্ৰতিদিনেই মানে দুই তিনি মূৰে মূৰে আমি পেকেট দৰৱটো আনিও তেনেকৈ খুৱাব লাগে তেতিয়া সিহঁতৰ অলপ মানে হাত সাৰিব পাৰি আৰু বেমাৰৰ পৰা আৰু পৰামৰ্শটো এই ভেটেনেৰিৰ পৰা লোৱা হয়েই এই আমাৰ আছে ওচৰতে গোলাঘাটৰ চিকিৎসা হেৰি কেন্দ্ৰ আপোনাৰ তাৰ পৰাও আমি তেনেকৈ চিকিৎসা লওঁ মানে কৈ পেলাই আমি লৈ আনোঁ দৰৱ আৰু তেওঁলোকে দৰৱ দিয়ে বেজী দিবলৈও আহে মাতিলে মানে সেই তেনেকৈ চিকিৎসা কৰিয়েই আছোঁ এতিয়া আমি পোহনীয়া জন্তুৰ পৰা বাৰু বিশেষ অসুবিধা পোৱা নাই আপোনাৰ বেমাৰ আজাৰত তেনেকৈ ভাইৰাছ চাইৰাছ আমাৰ তেনেকৈ নহয় এই দৰৱ পাতি আমি কৰি থকা হয় কুকুৰা তেনেকৈ সেই পুহি আমি লাভান্বিত হৈছোঁ আৰু বেমাৰ আজাৰ তেনেকৈ হোৱা নাই এতিয়া আমি প্ৰায় চিকিৎসা পৰামৰ্শ লৈ টীকাকৰণ কৰি থকা হয় মাহে মাহে হাঁহো তেনেকৈ হাঁহৰো ল'ব লাগে আপোনাৰ হাঁহ পুহিলেও সেই হাঁহকো আজিকালি তেনেকৈ ভেকচিন দিয়ে সৰুতে আৰু কুকুৰাকো সেই দিয়া হয় তাৰপৰা এতিয়া যেনিবা তেনেকৈ সেই কুকুৰা হাঁহৰ পৰা মানুহে ভাল ধৰণে ইনকম এটাও কৰিব পাৰে আৰু সেইটো কাৰণে সিহঁতকতো যতন কৰিব লাগিব বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি কাৰণ আজিকালি চৰাই কুকুৰা চৰাই বা আপোনাৰ অন্য চৰাইৰ পৰাও ভাইৰাছটো আহে ভাইৰাছ আহি সেয়া মানুহৰ গালৈকেও বিয়পিব পাৰে সেইকাৰণে ধৰক নিবিয়পিবৰ কাৰণে আমি তেওঁলোক সেই কুকুৰা হাঁহক ভেকচিন মাৰিব লাগে আৰু দৰৱ পাতি দি সিহঁতক সুৰক্ষা কৰিব লাগে স্বাস্থ্যটো নিয়মীয়া কৰিলে হাঁহ কুকুৰাখিনি ভালে থাকিব বেমাৰ আজাৰৰ পৰা তাৰপিছতে ইহঁতক কি আৰু এতিয়া আমি তেনেকৈ যতন নকৰিলে উঠিব নহয় চিকিৎসা কৰি থাকিবই লাগিব হাঁহৰ অৱশ্যে বেমাৰটো অলপ কম মুৰ্গীৰ এইটো বেছি হয় আৰু বেমাৰ হ'লে সিহঁতক মানে ৰাখিব নোৱাৰাই হৈ যায় যদিহে আপুনি ট্ৰিটমেণ্টটো নলয় সিহঁতক টীকাকৰণ নকৰে কিন্তু সেইকাৰণে মাহে মাহে আৰু সৰুতে নাকত এটা ভেকচিন পায় সেই ভেকচিনটো দিয়াব লাগে এমাহতেই পোৱালি ওলোৱাৰ পিছত আৰু তাৰপিছতে আপোনাৰ ডাঙৰত আমি সেই বেজী দিওঁ এমাহত এটা বেজী দিলেও হয় মাহে মাহে আৰু সদ্যহতে দুদিন তিনিদিনৰ মূৰে মূৰে পেকেট দৰৱ আছে সেইটো সানি চাউলৰ লগত সানি তেনেকৈ দিওঁ চাউলত আপোনাৰ ভাততে হওক তেনেকৈ সানি পেলাই দিব লাগে তেতিয়া ধৰক কুকুৰাখিনিৰ বেমাৰ নহয় আৰু আমি সিহঁতৰ পৰা আমাৰ মানুহৰো ধৰক বেমাৰ আজাৰো নিবিয়পে ভাল ধৰণে থাকিব সেইখিনিয়ে আৰু ল'ব লাগিব ট্ৰিটমেণ্ট কুকুৰা হাঁহক